সৰভোগ বৰপেটা ৰ'ড গোৱাগাচা সৰুপেটা পাঠশালা তিহু কৈঠালকুছি নলবাৰী ঘগৰাপাৰা ৰঙীয়া কেন্দুকইনা বাইহাটা চাংচাৰি আগিয়াঠুুৰী তেজপুৰ লখিমপুৰ শিৱসাগৰ যোৰহাট তিনিচুকীয়া ডিব্ৰুগড় মৰিয়ণি নগাঁও কলিয়াবৰ মৰিগাঁও হোজাই লংকা কাৰ্বি আংলং